আমাৰ স্থানীয় যিবোৰ বাতৰি কাকত এই বাতৰি কাকত সমূহে শিক্ষা আৰু উচ্চ শিক্ষাৰ বিষয়ৰ বাতৰি সামৰে স্বাভাৱিকতে এওঁলোকৰ যিবোৰ নিউজ চেনেল এই নিউজবোৰে আমাৰ শিক্ষা বিষয়ক কিছু বাতৰি ইয়াৰ লগত জড়িত থাকে আৰু আমাৰ ঘৰৰ যিখিনি শিশু সেই শিশুবিলাককো এই শিক্ষাৰে শিক্ষিত হোৱাৰ চেষ্টা কৰে শিক্ষা আৰু উচ্চ শিক্ষা বিষয়ক বাতৰি বিলাকে আমাৰ স্থানীয় যিখিনি বাতৰি কাকত ধৰক দৈনিক অসম অগ্ৰদূত বা আজিৰ বাতৰি এইবিলাকে কিছু কিছু ক্ষেত্ৰত হ'লেও স্থানীয় যিখিনি শিক্ষা আৰু উচ্চ শিক্ষা এই বিলাকৰ বিষয়ে কিছু হ'লেও আমাক কোৱাৰ চেষ্টা কৰে আৰু আমাৰ শিশুসকলকো এই বিষয়ে কিছু হ'লেও শিক্ষা দিয়ে